হেল্ল' অ' শইকীয়ানী নে অ' কেনে আছে আচ্ছা ভালে অ' হেৰি নহয় আমি এটা প্ৰগ্ৰেম কৰিম বুলি ভাবিছিলোঁ এই হেৰি মৰিগাঁওত যে নৰসিংহ আশ্ৰম আছে তাতে নৰসিংহ আশ্ৰম তাতে মানে আমাৰ এওঁ কৈ আছে আশ্ৰমলৈ যায় বোলে গতিকে আপোনাক ক'বলৈ কৈছে গতিকে আপোনাৰ মিষ্টাৰকো ক'ব এনেকৈ আমি তিনিটামান চাৰিটামান ফেমিলি যাম আমাৰ ওচৰত এই হাজৰিকা আছে তাৰপিছত সিফালে বৈশ্য আছে তেওঁলোকো যাম বুলি কৈছে আমি এখন গাড়ী ভাড়া কৰিম সৰু গাড়ী এখন গতিকে তেনেকৈ আমি যাম তাৰ নৰসিংহ আশ্ৰমত তাৰমানে আমি খোৱা লোৱাৰ ব্যৱস্থা আমি কৰিব পাৰো তাতে মানে ব্যৱস্থা আছে তেওঁলোকে মানে ৰান্ধিও দিয়ে খাদ্য মানে বস্তুবিলাক সামগ্ৰীবিলাক লৈ গ'লে নতুবা সেই বিনিময়ত পইচা দিলে তেওঁলোকে বজাৰ চজাৰ কৰি তেওঁলোকে নিৰামিষ ভাত খাবও পাৰি সেইটো তেনেকৈ খাই অ' অ' অ' অ' অ' অ' তাৰমানে তাতে গ'লে আমি আমি ৰবিবাৰে যামতো ৰবিবাৰে গ'লে আমিও তাৰ ওচৰৰ জেগাবিলাক আমি চাব পাৰিম তাতে চৰাইবাহী আছে তাতে সত্ৰ এখন আছে ভাল সত্ৰ তাৰপিছত আৰু অকণমান সিফালে আগুৱাই গ'লে আমি সেই হেৰিও পাম এই কি বতদ্ৰৱা বৰদোৱা সত্ৰ শংকৰদেৱৰ জন্মস্থান তাতে সেইটোও আমি চাব পাৰিম সময় মিলাই পেলাই সেইখিনি আমাৰ ভাল হেৰি আছে গতিকে তেনেকৈ আমাৰ দিনটো যাবই গৈ আৰু আমি ৰবিবাৰেও কৰিম ৰবিবাৰেও কৰিলে আমাৰ সুবিধা হ'ব নে কি গতিকে ক'ব আমি আমি মোটামোটি কনফাৰ্ম কৰিছোৱে আমি আলোচনা হৈছোঁ আমি বাকী বৈশ্য আৰু এই হাজৰিকাৰ লগত গতিকে আমি অ' অ' অ' অ' অ' পইচাটো হ'ব আৰু আমি এইফালে আমি তিনিঘৰ আছোঁৱে আপোনালোকৰ এই মানে এঘৰ চাৰিঘৰ হ'লো আমি পইচাটো আমি মি চাই ল'ম কিমান আমাৰ খৰচ হয় গাড়ী ভাড়াটো মেইনলি আৰু খোৱাটো ইমান এটা মিনিমাম খৰচ হ'ব সেইটো বেছি খৰচ নহয় আৰু ৰাস্তাত কিবা এনেকৈ চোৱা মেলা হেল্ল' অ' সেইখিনিয়েই গতিকে এটা মানে ৰবিবাৰে যাম আৰু আমি অহা ৰবিবাৰ অ' ঠিক আছে ঠিক আছে